অঁ ভালনে তোৰ হয় হয় হয় অঁ ভালেই ভালেই এই এনেই বহি আছোঁ বিয়া এখন আছে তাকে খাবলৈ যাবলৈ চিন্তা কৰি বহি আছোঁ অঁ সেইটো হয় বাৰু যাব পাৰি হয় এতিয়া অঁ ক'লৈ যাব অঁ ঠিক আছে তেতিয়াহ'লে ওলাব কাইলৈকে আৰু যাব সময়ত ফোন এটা কৰিব খালি

অঁ অঁ ঠিক আছে অঁ চাৰে তিনিটামান বজাত আহিব তেতিয়াহ'লে ফোন ওলাই আহিব সময়ত ফোন এটা কৰিব অঁ ঠিক আছে ঠিক আছে